ভাৰতৰ আটাইতকৈ জনপ্ৰিয় ক্ৰীড়া হৈছে ফুটবল ক্ৰিকেট বেডবিটন হকী এইবোৰ জনপ্ৰিয় খেল ভাৰতৰ আৰু এইবোৰ আগৰ পৰাই চলি আহিছে আৰু এতিয়াও চলি থাকিব বুলি মই জানো আৰু ভাল এইবোৰ খেলা মই চাই থাকোঁ টিভিত এইবোৰ খেলা চাওঁ মাজে মাজে ভাল লাগে খেলাবোৰ চাই কিনে আৰু খেলাবোৰ বহুতো ভাল লাগে আৰু আমাৰ ইণ্ডিয়াত আমাৰ ইণ্ডিয়াত যদিও ফুটবলটো বেছি প্ৰচলন নহয় বাহিৰা দেশত এই সেইটো ফুটবলৰ প্ৰচলনটো বেছি হয় আৰু ভাল লাগে চাই কিনে আগৰ পৰাই চাওঁ ফুটবল আৰু মই ফুটবল খেলোঁও মাজে মাজে আৰু কিছুমান ফুটবলৰ কিছুমান খেলুৱৈৰ নাম হৈছে ৰনাল্ড' মেছি এইবোৰ হৈছে ফুটবলৰ কিছুমান খেলুৱৈ আৰু ক্ৰিকেটো চাওঁ ক্ৰিকেটৰো ক্ৰিকেটৰ খেলুৱৈবিলাকৰ নাম হৈছে বিৰাট ক'হলী এম এছ ধোনী কে এল ৰাহুল শচীন তেণ্ডুলকাৰ ৰাহুল দ্ৰাবিড ভি ভি এছ লক্ষ্মণ জেহেৰ খান য়ুৱৰাজ সিং অনিল কুম্বেল গৌতম গম্ভীৰ ৰবীন্দ্ৰ জাদেজা ইয়াৰ ভিতৰত বিৰাট ক'হলী হৈছে বেটছমেন বেটছমেন সি বেটছমেন তেওঁ আগৰ পৰাই বহুতো বহুত ৰাণ কৰিছে ভাৰতৰ হৈ ভাল লাগে তেওঁ তেওঁক চাই কিনে আগৰ পৰাই চাওঁ আৰু মাজে মাজে যোনবিলাক ফাইনেল ফাইনেল খেলা থাকে সেইবোৰতো বহুত লগৰবিলাকৰ লগত বহুত চাওঁ সেইবোৰ খেলা ভাল লাগে চাই পেলাই আৰু এম এছ ধোনী এম এছ ধোনী সৰুৰ পৰাই বহুত সংগ্ৰাম কৰিছে তেওঁ সৰুৰ পৰাই বহুত ভাল খেলুৱৈ আছিল তেওঁ ভাব ভা সৰুৰ পৰাই তেওঁ ভাল খেলিছিল ভাল লাগে তেওঁকো চাই পেলাই আৰু ৰবীন্দ্ৰ জাদেজা অল ৰাউণ্ডাৰ তেওঁ চাৰিও চাৰিওদিশৰ পৰা ভাল তেওঁ খেলত বেটছমেনৰো ভাল তেওঁ বলাৰো ভাল তেওঁৰ বল তেওঁৰ বল বহুতো বহুত স্পীডত যায় ভাল লাগে তেওঁ তেওঁকো চাই আৰু কে এল ৰাহুলৰ খেলা ভাল তেওঁৰ খেলা ভাল বহুত ভাল তেওঁৰ খেলা ভাল লাগে ইহঁতক চাই পেলাই আৰু ক্ৰিকেটো চাওঁ মাজে মাজে লগতে মই ভলীবলো চাওঁ ভলীবলো ভাল লাগে চাই ফুটবলো মই বেছিকৈ ফুটবল চাওঁ বিশেষকৈ মই ফুটবল চাওঁ ফুটবল খেলোঁও লগতে ভাল লাগে ফুটবল খেলি